হেল্ল' হেল্ল' মই আচলতে নিউজ লাইভৰ পৰা কৈছিলোঁ আপোনাৰ নম্বৰটো মোক মানস প্ৰতীমে দিছিলে একচ্যুৱেলি মানে আমাৰ মানে নতুনকৈ আমি এটা চেশ্যন আৰম্ভ কৰিছোঁ মানে আমি মানে আপোনাৰ আপুনি যি আপোনাৰ আৰু আমাৰ মাজত ধৰক যিটো কথা হ'ব সেইখিনি মানে আমি নিউজত মানে এটা বাতৰি হিচাপে এনে পাব্লিছ কৰিম আমি অসমৰ বিভিন্ন জিলাৰ পৰা এনেকৈ ইউথৰ পৰা মানে কিছুমান ইনফৰমেশ্যন লৈ আছোঁ মানে আপোনাক তেখেতে জনাই জনোৱা বুলি কৈছিল মোক আপোনাক জনোৱা নাই নেকি বাৰু অঁ ঠিক আছে বাৰু মানে প্ৰশ্নটো যিহেতু এতিয়া ভোগালী বিহুৰ সময় ভোগালী বিহুৰ সম্পৰ্কীয় কিছুমান প্ৰশ্ন আছে বাকী আপোনালোকৰ অঞ্চলত বাৰু ভোগালী বিহুৰ কাম কাজখিনি কেনেকৈ আৰম্ভ হৈছে এতিয়া অঁ আপুনি যিহেতু নলবাৰীৰ গতিকে নলবাৰী অঞ্চলততো ধৰক মানে কিছুমান বস্তু স্পেচিফিক নাম আছে আপুনি মানে আপোনাৰ কথাখিনি মানে নলবৰীয়াতে ক'লে মানে বেছি ভাল হ'ব মানে মই যিটো প্ৰশ্ন সুধিম মানে তো মানে আপোনালোকৰ জেগাখিনি মইও নলবাৰীৰ হয় মানে তো আপুনি বুজি নাপালে মানে কৈ দিব আৰু মোক অঁ তো আপোনালোকৰ অঞ্চলত ধৰক এতিয়া বৰ্তমান সময়ত ভোগালী বিহুত দেখা গৈছে যে বিভিন্ন ধৰণৰ আপোনাৰ ভেলাঘৰৰ প্ৰতিযোগিতা পাতি আছে আমাৰ চেনেলৰ পৰা প্ৰতিযোগিতা পাতিছিলোঁ কিন্তু আমি এতিয়া নিজে পৰিলক্ষিত কৰিছোঁ যে মানে এই কম্পিটিশ্যনৰ কাৰণে মানুহে বহুত টকা মানে ব্যয় কৰা আৰম্ভ কৰিছে ইটোতকৈ সিটো ভাল কৰাৰ চেষ্টাত মানে এই ক্ষেত্ৰত আপুনি কি ভাবে মানে খুব ধন্যবাদ থাকিল আপোনাৰ কথাখিনি সঁচাকৈ মানে আমাৰ ভাল লাগিছে কাৰণ বৰ্তমান সময়ত আমি বিভিন্ন সমালোচক দেখোঁ মানে এইবোৰ ক্ষেত্ৰত সমালোচনা কৰি থাকে আপোনাৰ দৃষ্টিভংগী সঁচাকৈ ভাল লাগিছে মই চেষ্টা কৰিম পৰৱৰ্তী সময়ত আপোনাক আমাৰ ষ্টুডিঅ'লৈ আনি মানে আমাৰ প'ডকাষ্টত মানে আপোনাৰ ইন্টাৰভিউ ল'বলৈ ধন্যবাদ থাকিল